কাপোৰ ধোৱাৰ ক্ষেত্ৰত বিশেষভাৱে আমাৰ কাষতে নৈ এখন আছে আৰু নৈত মই গুচি যাওঁ তাতে সুন্দৰভাৱে প্ৰাকৃতিক শোভা উপভোগ কৰোঁ লগতে কাপোৰ ধোৱা ব্যৱস্থাটো কৰোঁ আৰু কাপোৰ ধোবৰ কাৰণে বিশেষভাৱে চাবোনেই ব্যৱহাৰ কৰোঁ তাৰপিছত বেলেগে বেলেগ বতৰৰ ক্ষেত্ৰত আমাৰ কাপোৰ শুকাবৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ব্যৱস্থা লওঁ বিশেষভাৱে যদি বতৰ ফৰকাল হয় তেতিয়া বাহিৰতে কাপোৰ মেলি দিওঁ আৰু তাতেই কাপোৰ শুকুওৱাৰ ব্যৱস্থাটো কৰোঁ আনহাতে ডাৱৰীয়া যদি বতৰ হয় ডাৱৰীয়া বতৰ হ'লে এনেকুৱা জেগাত মই কাপোৰটো মেলোঁ য'ত ওপৰৰ পৰা পানী নপৰে অথচ বতাহ বৈ থাকে বতাহৰ যোগেদিও কাপোৰটো শুকুৱাই কেতিয়াবা কেতিয়াবা যদি এনেকুৱা হয় যে বহুতদিন বৰষুণ দি আছে বতাহৰ ব্যৱস্থাটো তেনেকৈ হোৱা নাই তেতিয়া মই ফেন আমাৰ যিটো ফেন আছে ফেনৰ ব্যৱস্থাৰে কাপোৰ শুকুৱাওঁ আৰু বেছি পানী খৰচ নকৰিবলৈ আপুনি বিশেষ তেনেকুৱা নাই বেছি পানী খৰচ নহয় মানে কি অঁ মই ক'লো কাষতে নৈ এখন আছে নৈত আৰু বেছি পানী বুলিবলৈ কথা নাই পানী বোৱতী আৰু পানী আহিয়েই থাকে তো তেনেকুৱা এটা ব্যৱস্থাত মই পানী বিশেষ খৰচ হৈছে বা নহৈছে এই নাভাবোঁ গতিকে আমাৰ বিশেষ তেনেধৰণে মই ব্যৱস্থাটো লওঁ